আমাৰ অঞ্চলত চবৰ ঘৰতে হাঁহ কুকুৰা আছে আৰু হাঁহ কুকুৰাও দুই এটা বিকিয়ে পইচা পাওঁ আমি তেনেকৈ চলি থাকোঁ কেতিয়াবা হস্কিল মস্কিল পইচা দৰকাৰ হ'লে তেনেকৈ হাঁহ কুকুৰা বিকি দিওঁ আৰু প্ৰায় ঘৰতে হাঁহ কুকুৰা আছে আৰু চবেই তেনেকৈ চলি থাকে আৰু তাৰপৰা আমাৰ ভাল ইনকাম হয় আৰু কেতিয়াবা কেতিয়াবা আমাৰ লচো হৈ যায় তেনেকুৱা এঘৰত বেমাৰ চেমাৰ আহিলে একদম একেবাৰতে একদম চুচি পাচি নিয়ে বেমাৰ চুচি পেলাই গতিকে তেনেকৈয়ে দৰৱ বেজী মাৰি দুই এটা বাচি যায় তাৰপৰা আকৌ বাঢ়ে হ'লে মানে চবৰ গোটেই এৰিয়াটোত আমাৰ বহুত লোকচান হৈ যায় বহুত হাঁহ কুকুৰা মৰি যায় গতিকে হাঁহ কুকুৰা থাকিব লাগে আৰু ইয়াত আমাৰ চবৰে ঘৰতে আছে হাঁহ কুকুৰা আৰু হাঁহ পাৰও আছে আৰু হাঁহ হাঁহ ৰাজহাঁহ আছে ৰাজহাঁহাঁহটো আমি বিকিলে ভালকৈ লাভ পাওঁ কাৰণ বাৰশ টকামান পায় পাওঁ এইটো আৰু ইয়াত পাতি হাঁহো আছে আৰু চিনা হাঁহো পায় আৰু লোকেলটো আছে আৰু কয়লাৰো পুহিছে কোনোবাই কোনোবাই কইলাৰটো ভাল পতাপত ডাঙৰ হয় বা বিকিবও পাৰি আৰু আৰু এইবিলাক দানা চানাটো নালাগেই এইবিলাক ঘাঁহ চাহ খায়েই এইবিলাক ঘৰৰ ধান চান খায়েই ডাঙৰ হৈ যায় গতিকে চবেই পুহি পোহে সেইকাৰণে আৰু আপডাল কৰিবলৈ ইমান অসুবিধা নহয় নিজে নিজে ডাঙৰ হৈ যায় আৰু সেইকাৰণে চবেই পোহাটো ভাল ঘৰতে কেতিয়াবা মন গ'লে এটা মাৰি খাইছে লোকেল মুৰ্গীৰ দামটো বহুত বেছি আৰু প্ৰায় লোকেল মুৰ্গী খাব লাগে মানুহে ব্ৰইলাৰ চইলাৰ খাব নালাগে লোকেল মুৰ্গী খালে ভাল আৰু ব্ৰইলাৰ খালে স্কিনৰ কাৰণেও বহুত বেয়া গতিকে হাঁহ কুকুৰা থাকিব লাগে মানুহৰ ঘৰত আৰু আমাৰ ইয়াত চবৰ ঘৰতে আছে ধুনীয়াকৈ চবেই চলি আছে কেতিয়াবা কোনোবা কোনোবাই অসুবিধা হ'লে তেনেকৈ বিকি দিয়ে দুই এটা হাঁহ আৰু আমিও তেনেকৈ বিকো কেতিয়াবা আমাৰ পইচা চইচা নাহিলে আমি বিকি দিওঁ তেনেকৈয়ে আমি চলি থাকোঁ হ'ব